বৰ্তমান ভাৰতীয় পৰিবহণ ব্যৱস্থাটো আমি ভাল বেয়াৰ মাজতে বুলি ক'ব লাগিব কিয়নো ইয়াৰ বৰ্তমান সন্মুখীন হোৱা কিছুমান সমস্যা আৰু সুবিধাও আছে সমস্যাত ক'বলৈ গ'লে এতিয়া গাঁৱলীয়া ৰাস্তাবোৰত আপোনালোকে চাব পাৰে কামটো কৰিম কৰিম কৰিম বুলি তিনি চাৰি বছৰ পাৰ হৈ যায় ইলেকশ্যনৰ সময়তহে সেই কামটোত থুলমূলভাৱে অলপ কৰা হয় মানে ৰাস্তাটো আপোনাৰ বনোৱাৰ পিছতো বেছি দিন নিটিকে বা চপৰা চপৰকৈ এৰ খাই যায় আৰু চহৰীয়া চহৰীয়া যোনবোৰ আপোনাৰ নেতাসকল অহা যোৱা কৰি থাকে সেই ৰাস্তাটোতো ভালেই থয় যোনটো ৰাস্তাত মানে নেতাসকলৰ অহা যোৱা কম সেই ঠাইসমূহত মানে সেই কামটো অকণমান লেজি হয়

কিছুমান মানুহে নিজে নিজৰ পদূলিমুখৰ ৰাস্তাকণ ঠিক কৰি লৈছে ওলাই যাব নোৱাৰা হৈছে আৰু ৰাস্তা অলপ বৰষুণ দি দিলে পানীয়ে একদম ভৰি যায় ৰাস্তাৰপৰা পানীটো যাবলৈ ৰাস্তা নাইকিয়া হৈছে ক'বলৈ গ'লে ভাৰতীয় ৰাস্তাসমূহ ভালেই ইমান বেয়া নহয় কিয়নো কিছুমান ঠাইত ৰাস্তাবোৰ উন্নত হৈছে নোহোৱা নহয় আৰু কিছুমান যোনবোৰ গাঁৱলীয়া ঠাই সেইবোৰতহে মানে আপোনাৰ হেৰি হৈছে ৰাস্তাতবোৰ অকণমান বেয়া ধন্যবাদ